মই বনাব গ'লো এই আধা কেজি বটল যে হৰলিক্সৰ বটল তাতে চুজি থুৱাইছে মই কেৰাহী পাতি তাতে ঘিঁউ অকণমান দিছোঁ দি মই গোটেই হৰলিক্সৰ বটলত যিখিনি চুজি আছিল গোটেই খিনি ঢালি দিছোঁ দি মই এফালে পানী দি তত নাপালো কেৰাহী ভৰ্তি হৈ গ'ল চুজিটো তাৰ মানে বাঢ়িয়ে গৈ আছে তাৰ পৰা মোৰ যিজনী ননদ আছিল তাই ঘৰত তাই আহিল আহি তাই শাহুমাকো মাতিলে মাতি গোটেই কেইটা হাঁহিলে দেউতাও আহিলে শহুৰ দেউতাও আহিল আহি কৈছে কি বনাইছ এইবিলাক মই কলোঁ মই চুজি বনাইছোঁ চুজি দেখোন শুকাইহে গৈ আছে মই পানী দি আছোঁ